হেল্ল' মই আপোনাৰ কেব বুক কৰিছিলোঁ মানে আপোনাক মই আহিবলৈ কৈছিলোঁ বেলেগ এটা জেগাত মানে যোনটো পিকাপ পইণ্ট আছিলে সেইটোত মই নাই তাৰপৰা মই অলপ আগলৈ আহিব লগা হ'ল মানে মই আপোনাক কৈছিলোঁ বিশ্বনাথ চাৰিআলি বামগাঁৱত মই এতিয়া বৰ্তমান আছোঁ বিশ্বনাথ চাৰিআলি লেহুগাঁৱত আপুনি মোক প্লিজ লেহুগাঁৱৰ পৰা লৈ যাব পাৰিব নেকি যদি আপোনাৰ প্ৰব্লেম নহয় মানে মোৰ লেহুগাঁৱত জৰুৰী কাম এটা থকাৰ কাৰণে মই ইয়ালৈ আহিব লগা হ'ল আপোনাক অকণমান বেয়া নাপাব অলপ ডিষ্টাৰ্ব কৰিলোঁ প্লিজ আপুনি ইয়াৰ পৰা আহি মোক লৈ যাব পাৰিব নেকি মই মানে তাতেই থকাৰ কথা আছিলে কিন্তু বিশেষ কাৰণবশতঃ মই ইয়ালৈ আহিবলগা হ'ল মানে তাত থাকোঁতে মই আপোনাক কেবখন বুক কৰিছিলোঁ কাৰণে তাতে দিয়া হ'ল এড্ৰেছটো সেইকাৰণে মই ইয়ালৈ মানে পতককৈ আহিব লগা হ'ল কোনো প্লেন নাছিলে তো সেইকাৰণে মানে অকণমান প্ৰব্লেম হৈ গ'ল আপুনি বেয়া নাপায় যদি আহকচোন পাৰিলে লাগিলে মই আপোনাক এক্সট্ৰা কিবা এটা দি দিম বাৰু বেয়া নাপাব প্লিজ ইয়ালৈ আহিব পাৰিব নেকি মই আপোনাৰ বিশ্বনাথ চাৰিআলিৰ লেহুগাঁৱৰ মৌজাদাৰ অফিচৰ ওচৰতে আছোঁ তাতে ফোন কৰিলে আপুনি মোক পাই যাব মই ৰাস্তালৈ লাগিলে ওলাই যাম অলপ তেতিয়া আপুনি মোক লৈ যাব পাৰিব প্লিজ বেয়া নাপায় যদি আহিবচোন এবাৰ বেয়া নাপাব প্লিজ